হেল্ল' অৰ্পিতা অঁ শুনানা এই অঁ অঁ ভাল তোমাৰ ভালনে আৰে শুনানা এটা বহুত হেপ্পী খবৰ আছে এই পাপনৰ এটা ষ্টেজ পাৰ্ফৰ্মেন্স আছে ডিব্ৰুগড়ত টুৱেণ্টি এপ্ৰিলত নেকি অঁ টুৱেণ্টি এপ্ৰিল টুৱেণ্টি টু টুৱেণ্টি এপ্ৰিলৰ ভিতৰত হ'ব টুৱেণ্টি এপ্ৰিল বা তাৰ অঁ টুৱেণ্টিপৰা টুৱেণ্টি টুলৈকে প্ৰগ্ৰামটো আছে কিন্তু টুৱেণ্টি এপ্ৰিলত মানে পাপনৰ এটা ষ্টেজ প্ৰগ্ৰাম আছে ব'লা যাম যাবা নেকি মোৰ যাবলৈ বৰ মন আছে তাৰ যে ম'হো ম'হো কে ধাগে গানটো ইমান ভাল লাগে মোৰ অঁ তোমাৰ ফেভৰেট হয় ন অঁ কোনটো ৰে কোনটো ৰে অঁ অঁ অঁ অঁ মজা আছে অঁ এইটো মানে মই ৰিলচতে পাইছিলোঁ মানে অঁ বৰ ধুনীয়া অঁ শুনা না যাম দেই আমি দুটাই যাম এইবাৰ বিহু আহিছে এইবাৰ তো বিহুত অলমান ষ্টেজ পাৰফৰ্মেন্সবিলাক অলপমান চাবই লাগিব অঁ ঠিক আছে তেনেহ'লে ময়ো যাম তোমাৰ লগত দুইদিনমান আগত কণ্টেক্ট কৰি ল'ম দেই অঁ ঠিক আছে থ অঁ অঁ একেলগে যাম বহুত মজা কৰিম দেই ঠিক আছে থৈছো বাই